হয়নে কি কৰিছা হয় ময়ো এনেই আছোঁ আৰু গৈছিলোঁ গৈছিলোঁ তাকে তুমিও গৈছিলা বোলে চাই চাই যে ভালে পালোঁ দেই তুমি বাকী কমফৰ্টেবল নে

পূৰা একদম কমফৰ্টেবল এফৰ্ডেবল মানে আৰু পইচা বচুল চিনে চিনেমাও পইচা বচুল খানাও পইচা বচুল তোমাৰ তাত বহুত ভাল বহুত ভাল দেই কি ক'বা আৰু তুমি কেনেকৈ পালা

তাকে তাকে

খালো খালো দেই তুমি খালা আৰু প্ৰাইচ কেনেকৈ তাত

নৰ্মেল প্ৰাইচ

উলাব নহ'লে অঁ তাকে ময়ো সুধিম বুলি ভাবিছিলোঁ এই তোমাক তেন্তে এইবাৰ পাৰি ন লগত যাবলৈ

অকলে আহিবা ৰেটিং মই যে টেন অ'ফ নাইন দিম তুমি পিছে বহুত ভাল লাগিল চেইম ন তাকে তাকে

সেইটোৱে ক্ৰেজটো এনেকে দিছে আৰু

ঠিক আছে বাৰু দিয়া